হেল্ল' জমেট' কাষ্টমাৰ কেয়াৰ মই গুগল পে' কৰিছিলোঁ আৰু বস্তু এটা খাদ্যবস্তু এটা অৰ্ডাৰ কৰিছিলোঁ আৰু পইচাও পৰিশোধ কৰিলোঁ দিলোঁ এতিয়া কিন্তু মই একো গমেই পোৱা নাই দেখোন পইচাটো পালে নে নাইপোৱা গুগল পে' কৰি দিছিলোঁ পালেনে নাই জনাবচোন